পশুপালনৰ ক্ষেত্ৰত আপোনালোকে আধুনিক যুগৰ ভূমিকা কেনে আমাক এই প্ৰশ্নটো কৰিছে গতিকে আমি আমি আমাৰ ফালৰপৰা জনাবলৈ গ'লে আমি ভাবিছোঁ যিটো আমাৰ

যিটো আমাৰ জাতিগত পশুপালন বা বৰ্তমান চলি থকা পশু যিবিলাক আমি জীৱ জন্তু আমাৰ গৃহত আছে আমি ভাবিছোঁ সেইটোতে আমি তেখেতলোকৰ ক্ষেত্ৰত উপকৃত আৰু এতিয়া আপোনালোকে আধুনিক যুগৰ ভূমিকা কেনে সুধিছে আধুনিক যুগৰ পশুপালনৰ উৎপাদনৰ ক্ষেত্ৰত কেনে হ'ব আপোনালোকে সেই বিষয়টো আমাক সুধিছে তাৰক্ষেত্ৰত আমি আমাৰ ফালৰপৰা একদম মত কথা হ'ল কি আমি এইক্ষেত্ৰত কি হয় আমাক সাফল্যতা এটা নেদেখুৱাই কাৰণ আমি এইবিলাকৰপৰা কিছু ভূমিকা ল'ব পাৰোঁ যেনে আপোনাৰ গৰুজনী আমি ডক্টৰৰ পৰামৰ্শ লৈ ডক্টৰৰ বেজী চেজি দি আমি ধৰক জাৰ্ছি পোৱালি দিয়াব পাৰোঁ কিন্তু এইবিলাক দিয়াবলৈ যাব পাৰোঁ কিন্তু এইক্ষেত্ৰত আমাৰ বহুত অসুবিধাত হয় সেই অসুবিধাৰ ক্ষেত্ৰত আমি হোৱাৰ কাৰণে আমি তেনেকুৱাবিলাকত আমি ইমান মনোযোগ দিয়া নাযায় গতিকে আমাৰ নিজৰ জাতীয় যিটো পশু পক্ষী সেইবিলাকত আমি বেছি গুৰুত্ব দিয়া যায় এই পশু পক্ষীবিলাকৰ যোগেদি নি আজিকালি আমি দেখিছোঁ আমাৰ মানুহৰ সমাজত কিছুমান ব্যাধিয়ে দেখা যায় সেই ব্যধিখিনিপৰাও আমি মুক্ত হ'ব পাৰোঁ গতিকে আমাৰ নিজৰ জাতিগত স্থায়ী যিবিলাক পশুপালন সেইবিলাকত আমাৰ তেনেকুৱা বেমাৰ আজাৰবিলাক নহয় গতিকে মই এই যিটো আপোনাৰ আধুনিক যুগৰ পশুপালনৰ ক্ষেত্ৰত আপোনালোকে ক'লে এইবিলাক আমি আমাৰ ফালৰপৰা একেবাৰে উপযোগী নহয় বুলি আমি ভাবিব পাৰোঁ এই ভাবিছোঁ গতিকে বিশেষ মই নকওঁ গতিকে ইমানকে মই দুআষাৰ আপোনাৰ হ'বৰ কাৰণে আগবঢ়ালোঁ কিছু